আপুনি ৰাতিৰ বাবে খানা বনাব নহয় হয় তাতে আপুনি কি খাদ্য বনাম বুলি ভাবিছে আজি

আপুনি এটা কাম কৰিব খাদ্যখিনিত বেছিকৈ তেল মছলা নিদিব যিহেতু মোৰ গেছৰ প্ৰবলেম আছে যথেষ্ট আৰু ওজনো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে গতিকে আপুনি তেলৰ তেলটো যাতে অলপ কমকৈ দিয়ে আৰু ভাল তেল ব্যৱহাৰ কৰে লগতে মছলা বেছি নিদিব হয় বেছিকৈ যদি তেল জাতীয় খাদ্য অথবা মছলা জাতীয় খাদ্য খাওঁ তেনেহ'লে মোৰ পেট বিষাব ধৰে গেছট্ৰিক হ'লে মোৰ পেটৰ বিষ হয় আৰু যদি মই মানে পানীটো ৰাতিপুৱা খালি পেটত খোৱা নহয় যাৰ বাৰে মোৰ গেছৰ প্ৰবলেম হয়তো বহুত বেছি আছে

হেল্ল' হয় আপোনাৰ মাতটো অহা নাচিলে হয় কওক হয় আপোনাক যিহেতু বৰ্তমান মোৰ খাদ্যৰ দায়িত্ব দি দিছোঁ গতিকে আশা ৰাখিছোঁ আপুনি সময়মতে সদায় মোক খাদ্য প্ৰদান কৰে তেতিয়া মই নিশ্চয় সময়মতে খাবলৈ চেষ্টা কৰিম আৰু ৰাতিপুৱাৰ গৰম পানী খাবলৈ মই নিশ্চয় চেষ্টা কৰিম ধন্যবাদ